হয় কওক নাই আপুনি হয় হয়

হয় নিশ্চয় মই আপোনাক সহায় কৰিব পাৰিম আপুনি এতিয়া বৰ্তমান মে' মাহ চলি আছে এতিয়া প্ৰায় আৰু এক মাহ মান পিছতে আপোনাৰ বাৰিষা বতৰ হ'বতো ত' এইখিনি এইখিনি খুব মানে টুৰিষ্ট এইখিনি কালত বেছি আহে আৰু বহুত মানুহ এইখিনি সময় দৌৰাদৌৰিকৈ আহি আপোনাৰ ভৰি যায় ত' আপোনাৰ কি হয় চাফাৰী ৰাইড এইবিলাকত অলপ প মানে কেতিয়াবা কি হয় ডাবোল ডাবোল সেই কৰি দিবলগা হয় ত' কেতিয়াবা প্ৰবলেম হয় এটা মানুহক শেষ নকৰাওঁতেই হয় সেইটো কৰিবলগা হয় ত' কেতিয়াবা কি হয় এই ডাবোল মানে বুকিং হৈ যায় তেতিয়া কোনোবা এজনক বেছি সোনকালেই ঘূৰাই লৈ আনে মানে অলপ এই খেলিমেলি ঠিক এটা সুস্থিৰ পৰিৱেশ এটা নহয় ত' মই আপোনাক ৰিক ৰিকমেণ্ড কৰিব বিচাৰোঁ যে আপুনি অক্টোবৰ পূজাৰ পিছত আপুনি আহক গোটেইখিনি যেতিয়া বাৰিষা গুচি যাব গোটেইখিনি আপুনি ভাল এটা পৰিৱেশত গোটেইখিনি আপোনালোকে ভাল ভাল হোম ষ্টে আছে য'ত আপুনি হোটেল আছে আহিব পাৰিব বৰ্তমান গাড়ীৰো অলপ অসুবিধা হৈ আছে যিহেতু আপুনি আহিব বহুত দূৰৰ পৰা ত' মই বিচাৰোঁ আপুনি প্ৰথমতে এই তেজপুৰলৈকে আহক তেজপুৰৰ পৰা এইফালে বেলেগকৈ আৰু আমাৰ ইয়াৰ পৰাই যোৱা বহুত গাড়ী পায় য'ত মানে আপুনি কাজিৰঙাত একদম জাগাটোলৈকে আপোনাক লৈ যাব তাত আপুনি হোটেল পাব হোটেল পাব আপুনি আৰু হোম ষ্টে পাব হোম ষ্টেও থাকিব বিচাৰে য'ত মানে আপোনাৰ ঘৰৰ নিচিনা পৰিৱেশ এটা পাব

হয় মই আপোনাৰ অসু অসুবিধাটো বুজি পাইছোঁ আপুনি আপুনি যেতিয়াই আহে মুঠৰ ওপৰত আপুনি অহাৰ আগতে এবাৰ মোক ফোন কৰি ল'ব কাৰণ কি মই ইয়াত আপোনাৰ কাৰণে সঠিক থকাৰ ব্যৱস্থা স্পেচিয়েলী আপোনাৰ কাৰণে কৰি থ'ম যিহেতু আপুনি ক'লে যে আপোনাৰ লগত বয়সীয়াল বৃদ্ধ মানুহ আৰু সৰু বাচ্ছা আহিব ত' আপোনাৰ কাৰণে স্পেচিয়েল কিছুমান স্পেচিয়েল মানে হোটেল আছে য'ত আপোনালোকে সেইবিলাক অসুবিধা নাপায় য'ত কিবা ইমাৰ্জেঞ্চি চিটুৱেচন হ'লেও আপুনি সেইটো সহায় ল'ব পাৰিব আপোনাৰ এই বাজেটৰ ওপৰত কথা আপুনি যদি পাব্লিক ট্ৰাঞ্চপৰ্ট ইউজ কৰে তেন্তে অলপ কমত হ'ব নহ'লে আপুনি যদি নিজাকৈ প্ৰাইভেট কৰি অলপ বেলেগকৈ টাটা চুমু বুক কৰে তেন্তে ট্ৰেঞ্চপৰ্টেচনৰ ধৰক অলপ নৰ্মেলতকৈ আপোনাৰ প্ৰায় পাঁচ ছহেজাৰ বেছিকৈ যাব বাকীখিনি আপোনাৰ একে একে সমান প্ৰায় আপোনাৰ বাজেট দচ হেজাৰৰ ভিতৰত গোটেইখিনি হৈ যাব

ঠিক আছে ধন্যবাদ